এই বীণা বাইদেউৰ নাৰ্ছিং ৰুমত লাগিছেনে অঁ বিশেষ এটা কাৰণত মই ফোন কৰিলোঁ মোৰ গাটো মানে ইমান ৰাতিৰ পৰা ভাল নাই বিষ আৰু জ্বৰ পানীলগা কাহ এনেকৈ মানে হৈছে মই মানুহজনী বহুত অসুস্থ হৈ পৰিছোঁ সেয়েহে আপুনি আপোনাৰ পৰামৰ্শ ল'বৰ কাৰণে কিবা এটা ঔষধ পাতি দিব পাৰিবনে আপুনি আহিব পাৰিব নি বাৰু তালৈ যাবলৈ তাৰমানে আমি মোৰ এতিয়া একো যান বাহন ব্যৱস্থা নাই ওচৰতো তেনেকুৱা সুবিধা নাই সেইটো কাৰণে আজিৰ কাৰণে আপুনি কিবা এটা ব্যৱস্থা কৰি নহ'লে টেবলেটৰ নামকে ক'ব নে নে কিবা এটা কৰি দিয়কচোন মই ওচৰৰ চেম্বাৰৰ পৰা যদি পাৰোঁ কাৰোবাক আনিবলৈ ক'ম বাৰু কওকচোন হয় গাটো জ্বৰ জ্বৰ আৰু বিষ অনুভৱ হৈছে হাত ভৰিবোৰ ধৰি লওক জিনজিনায় এনেধৰণে আৰু কাহ হৈছে চৰ্দি সেইটো কাৰণে বাৰু পেৰাচিটোমোল টেবলেটটো হ'ব বিষৰ কাৰণেহে এতিয়া যদি এইটো খাই ভাল পাওঁ হেল্ল'

গেছৰ টেবলেটটো

অঁ বিষৰ টেবলেটটো তেতিয়াহ'লে খোৱাৰ পাছতহে খাব লাগিব ছাগৈ অঁ অঁ যদি পাৰোঁ মানে কিবা এটা যদি সুবিধা কৰিব পাৰোঁ নিশ্চয় কাইলৈ ভাল যদি নেপাওঁ তেতিয়া যেনে তেনে আপোনাৰ ওচৰলৈ যাবই লাগিব বাৰু